ওচৰৰ চহৰলৈ আমি বজাৰ কৰিবলৈ যাওঁ কাপোৰ কানি আনিবলৈ শাক পাচলি আনিবলৈ আৰু আমি গাঁৱৰ আমাৰ মিটিং মাটাং হয় বিয়া বাৰু শ্ৰাদ্ধ এনেকুৱা ধৰণৰ কিছুমান আমি ৰাজহুৱা কামত যাব লগা হয়